স্বাস্থ্যসেৱা খণ্ডৰ দুৰ্নীতিৰ বিষয়ে মই সিমান অৱগৰত নহয় যিহেতু সৰু সুৰা কিছু বেমাৰ আমাৰ স্বাস্থ্যকেন্দ্ৰত দেখুৱাওঁ গতিকে তেখেতসকলে আমাক দৰৱ পাতি দিয়ে আমি ভাল পাইছোঁ গতিকে স্বাস্থ্যকেন্দ্ৰৰ দুৰ্নীতিৰ বিষয়ে এনেই বাতৰি কাকত বা বিভিন্ন ব্যক্তিৰ বিষয়ে আমি শুনিবলৈ পাইছোঁ এই ক্ষেত্ৰত চৰকাৰে যিবিলাক আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিবিলাকৰ যদি স্বাস্থ্যকেন্দ্ৰত এটা সুস্থ বাতাবৰণৰ যোগেদি বা মানুহক সেইখিনি দিয়ে তেতিয়াহ'লে যথেষ্ট জনসাধাৰণ উপকৃত হ'ব লগতে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ যিখিনি স্বাস্থ্যকেন্দ্ৰত আঁচনি প্ৰস্তুত কৰি উলিয়াইছে সেইখিনি জনসাধাৰণে পাবলৈ আশা কৰিছোঁ আৰু লগতে আমি এই ক্ষেত্ৰত এইবিলাকৰ বিষয়ে সিমান অৱগত নহয় আৰু মোৰ পৰিয়ালটো সেই বিষয়ে সিমান অৱগত নহয়